হয় আমাৰ গাঁৱত জলসিঞ্চনৰ সুবিধা আছে আগতে নাছিলে কিন্তু এতিয়া মানুহসকলে লগ লাগি জলসিঞ্চনৰ ব্যৱস্থাটো বা সুবিধাটো কৰিছে যিহেতু খেতি কৰা সময়ত জলসিঞ্চন আমাৰ ব্যৱহাৰ হয় বা প্ৰয়োজন হয় তাৰ বাবে জলসিঞ্চনৰ সুবিধাটো কৰি লোৱা হৈছে ইয়াত অৱস্থা বেছি বেয়া নহয় আৰু প্ৰায়বোৰ খেতিতে জলসিঞ্চন কৰা মাটিত কৰা হয় ধানৰ খেতি কৰা হয় সৰিয়হ খেতি কৰা হয় গোম খেতি কৰা হয় এনেকুৱা ধৰণৰ খেতিবোৰ জলসিঞ্চন কৰা মাটিত কৰা হয়